হেল্ল' দাদা এইটো শিৱসাগৰ টুৰিষ্ট গাইড হয়নে মই মাজুলীৰপৰা কৈছিলোঁ মই মানে শিৱসাগৰ যাম বুলি ভাবিছোঁ ফেমিলি লৈ আপোনাৰ নাম্বাৰটো ৱেবচাইটত পালোঁ মানে মানে আমি ফেমিলি লৈ শিৱসাগৰ চোৱা যোৱা কথা হৈ আছে আমি কেতিয়া যাম মানে যোৱা কথা ভাবি আছো অঁ যেনে আমি কি কি চাব পাৰিম বাৰু তাত অঁ অঁ কোনো অসুবিধা নহয় নহয় মানে কিমানমান খৰচ হ'ব বাৰু যিহেতু আমি মাজুলীৰপৰা যাম ন থকা কোনো থকা খোৱা বোৱাৰ কোনো অসুবিধা নহয় নহয়

আপুনি কি বুলি ক'লে কি কি দেখিম তাত মানে কি কি চাব পাৰিম মানে আমাৰ ফেমিলি লৈ অঁ পৰিয়াল লৈ যাম হ'ব আমি মানে দুই তিনিদিন দুই তিনিদিনমান হ'ব দুই তিনিদিনৰ ভিতৰত ঘূৰিম অঁ পৰিয়াল লৈয়ে যাম বাৰু অকলে গ'লে কোনো অসুবিধা নাই ন হয় হয়

মই মাজুলীৰপৰা কৈছোঁ অঁ মানে কি মাজুলীৰপৰা যামতো যিহেতু মানে খৰচ পাতিটো হ'ব ন বহুত

হয় অঁ অঁ মই ফটো দেখিছিলোঁ বাৰু ফটো দেখিয়ে আপোনাৰ মানে নাম্বাৰ পালোঁ নাম্বাৰটোতে কণ্টেক্ট কৰিলোঁ

অঁ

অঁ নাই মই আপোনাক ফোন কৰিম বাৰু ডেট দিম মই আপোনাক ফোন কৰিম আমি মানে দুই তিনিদিনৰ মানে দুই তিনিদিনৰ কাৰণেহে যাম মই আপোনাক ফোন কৰিম বাৰু আকৌ ফোন কৰিলে এই নাম্বাৰটোতে পাম নহয় অঁ ঠিক আছে দাদা ধন্যবাদ অঁ অঁ ঠিক আছে হ'ব দিয়ক ধন্যবাদ